অ হেল্ল' অ মই একচুয়েলি মানে কৰিছিলোঁ আপোনাৰ নগাঁৱৰ পৰা অ মই একচুয়েলি আপোনাৰ নাম্বাৰটো পালোঁ মানে এগ্ৰিকালচাৰ ডি অ' নহয় জানো আপুনি অ নগাঁৱৰ পৰাই কৰিছে অ মই একচুয়েলি মানে কি মইও জবতে আছিলোঁ কিন্তু মই জবটো ভিআৰএচ ল'লোঁ লৈ পেলাই মানে মই এতিয়া নিজৰ মানে নিজাববীয়া কিবা এটা কৰিব বিচাৰিছোঁ নিজাববীয়া কিবা এটা ক হয় হয় মই ভাবিছোঁ এতিয়া এ খেতি লাইনতে ভাবিছোঁ কেনেকুৱা ধৰণে কৰিলে ভাল হয় অৰ্গেনিক কৰোঁ মাছৰুম কৰোঁনে কোনটো কৰিলে ভাল হয় কেনেকৈ কৰিব লাগিব কিমান বিঘা মাটি এটলিষ্ট হ'ব লাগিব এই ডিটেইলছখিনি ক'লে মানে অলপ ভাল পালোঁ হয় হয় হয় আচ্ছা হয় হয় এইটো ভাল হ'ব নেকি বেছি থৈ দিব পাৰি ঠিক আছে দিয়ক তেতিয়াহ'লে মই আপোনাক অফিচতে লগ ধৰিম নেকি অ ঠিক আছে অ অ ভা ঠিক আছে হ'ব দিয়ক থেংকিউ দিয়ক হয়